হয় মই যুৱ প্ৰজন্মৰ মই যুৱ প্ৰজন্মৰে এজন ব্যক্তি হয় যদিও মই মানে আমাৰ পুৰণি প্ৰজন্মৰ লগতো সামঞ্জস্য় ৰাখোঁ আমাৰ পুৰণি প্ৰজন্মৰ আৰু নতুন প্ৰজন্মৰ মাজত বহুতখিনি মানে পৰ্থা পাৰ্থক্য আছে যদিও আমাৰ ইয়াতে এটা কথা ক'ব খোজোঁ যে ধৰক মই বহুতখিনি কথাত ধৰক মই দেখোঁ যে যুৱ প্ৰজন্মই কি কৰি আছে বা কি বিচাৰি আছে বা আমি কি বিচাৰি আছোঁ মানে আৰু পুৰণি প্ৰজন্মই কি হোৱাটো বিচাৰে বা কি দেখাটো বিচাৰে আমাৰ সমাজত তাতে মই এটা কথা ক'ব বিচাৰোঁ যে পুৰণি প্ৰজন্মৰ সকলে আমাৰ মানে ধৰক তেখেতে যিখিনি পায় আহিছে তেখেতে তেখেতসকলৰ মই মই ভাবোঁ যে তেখেতসক সকলৰ প্ৰজন্মটো বহুত ধৰক শান্ত আছিলে বা ইমান ধৰক মানে ইমান ধৰক কি বুলি কয় লেভাৰেজ বা কভাৰেজ পোৱা নাছিলে সেইটো সময়ত আৰু আমাৰ এতিয়া যুৱন যুৱ প্ৰজন্মৰ হাতে হাতে ইণ্টাৰ্নেট পকেটতে ইণ্টাৰ্নেট থাকে চৰবে চ' যুৱ প্ৰজন্মৰে যুৱ প্ৰজন্মৰ যোনটো মানে কভাৰেজ সেইটো বহুত সংঘাটিক ধৰণে বেছি আমাৰ অসমৰ এটা এজন ল'ৰাই এতিয়া অষ্ট্ৰেলিয়াত পঢ়িব ডাইৰেক্ট গুচি যায় বা যিকোনো বিদেশ বিদেশলৈ গুচি যায় পঢ়িবলৈ ভাৰতৰ ভিতৰততো বাদেই দিয়ক বিদেশলৈও যায় চ' সেই সেই বস্তুটো প্ৰথম মই এটা দেখোঁ যে এটা মানে পাৰ্থক্য হয় যে যোনটো ধৰক মানে ধৰক আমি ক'ব পাৰোঁ যে পুৰণি প্ৰজন্ম আৰু যুৱ প্ৰজন্মৰ মাজত এটা পাৰ্থক্য তাৰ তাৰ উপৰিও আমাৰ ইয়াতে বসবাস কৰা পুৰণি প্ৰজন্ম আৰু যুৱ প্ৰজন্মৰ মাজত আৰু এটা পাৰ্থক্য বিচাৰোঁ মানে দেখা পাওঁ যে ধৰক চিন্তাৰ পাৰ্থক্য আমাৰ পুৰণি প্ৰজন্মৰসকল সাংঘাটিক ধৰণৰ ধৰক চিন্তাশীল ব্যক্তি ধৰক অলপ যিকোনো এটা এটা এখোজ আগবঢ়ালেওঁ তেওঁলোকে মানে চিন্তা কৰিহে আগবঢ়ায় আৰু আমাৰ যুৱ প্ৰজন্মৰ মা মানে ল'ৰা ছোৱালীসকল এনেকুৱা হয় তেখেত তেখেতসকল সাক মানে সাংঘাটিক এতিয়া ধৰক আগৰণুৱা হয় মানে সাংঘাটিক এক্টিভ আৰু আগৰণুৱা হয় তেখেতে ষ্টে এটা ষ্টেপ দিবলৈ চিন্তা নকৰে তেখেতে এটা ষ্টেপ এটা ষ্টেপ দি পেলাই আৰু নেক্সট তিনিটা ষ্টেপ কেনেকৈ দিব সেইটো আগতীয়াকৈ চিন্তা কৰি থয় আৰু সেইকাৰণে ধৰক মানে ধৰক এতিয়া যুৱ প্ৰজন্মই সংঘাটিক ধৰণৰ এটা মানে ধৰক মানে প্ৰভাৱ সৃষ্টি কৰিছে আমাৰ অসমৰ সমাজত অসমীয়া সমাজত ত' সেইকাৰণে ভাবোঁ যে যুৱ প্ৰজন্মই যিখিনি কৰি আছে সেইখিনি সেইখিনি কাম আজিৰ পুৰণি প্ৰজন্মই ত' হয়তো বহুতে ধ মানে ল ধৰিব পাৰিছে বা ল'ব পাৰিছে বা ল'ব পাৰা নাই কিন্তু আজিৰ পৰা বিশ বছৰৰ পিছত এই যুৱ প্ৰজন্মই কৰা কামখিনিয়ে অসমত কিন্তু প্ৰভাৱ পেলাব সেইটো কিন্তু একদম নি একদম ছিয়'ৰ হয় আৰু এইখিনি কামখিনি এটা পজিটিভ এটা ৰূপ আহিব বুলি মোৰ দৃঢ় বিশ্বাস ভৱিষ্যতলৈ